প্ৰযুক্তিয়ে আমাৰ জীৱন যথেষ্ট সলনি কৰিছে ইয়াৰ ফলত অধিক সৰলতা সঠিকতা আৰু গতিত বৃদ্ধি পোৱা গৈছে প্ৰথমে যোগাযোগৰ ক্ষেত্ৰত ইণ্টাৰনেট আছে ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ দ্বাৰা মানুহে যিকোনো স্থানৰ সৈতে তৎক্ষণাত যোগাযোগ কৰিবলৈ সক্ষম হৈছে দ্বিতীয়তে কৰ্মক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰে উৎপাদনশীলতা বৃদ্ধি কৰিছে আৰু নতুন নতুন প্ৰসাৰ প্ৰেচাৰ সৃষ্টি কৰি আহিছে উদাহৰণস্বৰূপে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু মেচিন লাৰ্ণিং ব্যৱহাৰৰ ফলত নতুন ধৰণৰ প্ৰযুক্তি আৰু সেৱাৰ বিকাশ ঘটিছে তৃতীয়তে দৈনন্দিন জীৱনৰ অভিজ্ঞতা সলনি হৈছে অনলাইন শ্বপিং ডিজিটেল মাৰ্কেটিং আৰু সৰ্বসাধাৰণ জীৱনৰ ই সেৱাসমূহে আমাক অধিক সুবিধা আৰু সময় বচাই দিছে মুঠতে প্ৰযুক্তিয়ে এক বৃহৎ পৰিসৰত সলনিৰ সৃষ্টি কৰিছে আৰু এনে চলাচলত মানৱ জীৱন অধিক সুগম সংগঠিত আৰু গতিশীল হৈছে